বৰ্তমান মই মোবাইল মোৰ হাতত মোবাইল আছে ৰেডমি ৰেডমিৰ ন'ট টেনেই টেন এই মোবাইলটোৰ বিষয়ে মানে এটা বস্তু ভাল পাইছোঁ ৰেমটো ভাল পাইছোঁ মানে গেমিং কৰিবলৈ এইটোত সুবিধা হেং নামাৰে মোবাইলটো